আমাৰ ইয়াতে আহে পক্ষী পক্ষী আছে তোৰ বগলা আছে তাৰপিছত কাউৰী আছে তাৰপিছত চাৰো আছে চাৰগিলা আছে তাৰপিছত ধৰ চকেয়া আছে বগলিগেলা বগলা আছে আমাৰ ঘৰৰ পাছফালে আছে বগলা বাঁহত বাঁহগছত থাকে বাঁচ গাছত তাৰপিছত এই উৎপদ বিলত আহে পখী উৎপদ বিলৰ পক্ষীগিলা আহে একদম বাহিৰা জাগাৰ পক্ষীও আহে কিবাকিবি নাম নামৰ পক্ষীও আহে আৰু বগলাগিলা আহে দিনৰ ভাগততো নাথাকে ৰাতি আহে ৰাতি আহি কেনা বাঁহৰ গাছত থাকে ক'ত বা যায় মাছ খায় কিবা খায় পথাৰ পাথাৰত যায় মাছ খায় কিবা খায় এইগিলা খাই কিনে থাকে আহে ৰাতি কাউৰগিলা আছে বাজাৰত অত্য়াচাৰ কৰি থাকে এই মোৰ মাংসৰ দোকানতো মোৰ দোকানত এইগিলাক থাকব কাউৰাকিদি এইগিলা আহি থাকে আছে বহুত পুখুৰী থাকাতা চাৰা চকেইগিলা আছে চকেইগিলা আজিকালি অলপ কমছে আগতখানি বেছি আছিল তাৰমানে আৰু এখন খেতি কৰব না খেতি কৰোঁতে মুৰাগিলা আৰু কিবাকিবি পক্ষীগিলা আহে বাঢ়ৈটোকা আৰু এইবিলাক কি কি নাম পক্ষী আহে ধৰ খেতি পাথাৰৰ টাইমত খেতি কৰাৰ টাইমত আৰু উৎপদ বিলতো যাওঁ সিহঁতক দেখা পাওঁ বহুত ধৰণৰ পক্ষী দেখা পাওঁ কিবাকিবি সৰু ডাঙাৰ কিছুগিলা সৰু ছাইজৰ পক্ষী আছে কিছুগিলা ডাঙাৰ আহে আৰু এইবিলাক পক্ষী আহে কিছুগিলা থাকে ক'ৰবাৰপৰা ক'ৰবাৰপৰা আহে ধৰ এনেকা ধৰ চাৰগিতি চাৰগিতি ঘৰতে থাকে এই ধৰ ঘৰৰ মুধাত ঘৰৰ টিনৰ এই চেপাত চিলিঙত বাচ্ছা তাচ্ছা দিব চাৰগিলা থাকে আৰু ইয়াতে ঘৰত মানে ঘৰত ঘৰ নিচিনাই হৈছে পখীগিলাও ঘৰতে থাকে ধৰ চাৰগিলা বাহিৰত নাথাকেই ভাটৌ আহে ভাটৌগিলা মইনাাগিলা ভাটৌগিলা তোৰ ধৰ ক'ৰ এই গাছগিলাত থাকে শালগাছত বাচ্ছা তাচ্ছা দেই খেতি কৰে বাচ্ছা দেই আৰু এইদৰে এই যে কৰ্দৈ টেঙাৰ গাছগিলা আছিল কৰ্দৈ টেঙাৰ ফল খাবা আহে সময়ত যায় কোনোবা থাকে আহে আৰু লগতে ধৰ এই যে কিগিলা কি পক্ষী কয় এইটা এই চকেয়েতা চকেয়া পুহি পেলাই আহিব পিৰিত পিৰিত কৰি দৌৰাই থাকে এই যে আজিকালি দেখা পোৱা নাযায় খুব কম কম হৈছে আগত হ'লে বহুত আছিল আজিকালি কমছে এই মইনাগিলা আছে মইনাগিলাটো ধৰ আহে আহি কিনা ঘৰত কোনোবা আহে কোনোবা যায় থাকে বেছি দেখা পাওঁ আমাৰ তাতে চাৰ পক্ষীগিলাই বেছি দেখা পাওঁ চাৰগিলাই থাকে থাকাতা চাৰগিলাক থাকে আৰু ধৰ সেই ডেৰেক পাহাৰত গেলে পাহাৰৰ ফালে আছে কিবাকিবি পক্ষীগিলা কালাৰিং পক্ষী নামগিলা ধৰ নাজানো একদম বহুত দেখা পাওঁ আৰু সৰু ডাঙাৰ এই পাথাৰগিলানত নামি থাকে মাছ তাছ খায় কিছুগিলা এই ধৰ তোৰ ফল খোৱা থাকে ফল তল কিবাকিবি এইগিলাক গাছ এই ছিজনত যিগিলা গাছ ফল সেইগিলা ফল খাবাৰ কাৰণে কিছুগিলা আহে পক্ষী আৰু চব ধৰণৰ পক্ষী কিছুগিলাক কিবাকিবি ধৰণৰ আহে পক্ষী সেহেঁতি আছে তাতকা আছে আছে আহে পক্ষী ভাতেই খায় এখন এই ইংকা দিনত অলপ বাৰিষা দিনতো বাৰিষা বাৰিষা দিনগিলাক অলপ মানি পক্ষীগিলা কম থাকে এই ধান ধান হোৱাৰ টাইমত পক্ষীগিলা আহিব চাৰিওফালৰ পক্ষীগিলা কিবাকিবি তোৰ ক'লোঁ নাই যে এই বাঢ়ৈটোকা ওখ কৰে যে গাছৰ ওপৰত যে বিৰাট ভাল কৰি যে বাহাৰ বান্ধি যে থাকে এতিয়া এই ধানৰ এংকা দিনতহে নাহিব ধান যখন পকবা ধৰব তখন আহিব এইয়া এই নাৰিকল গাছত বাহা দিব এই বাহাৰ দি সেনেকৈ থাকে বাহা এটাও বনাই কি সুন্দৰ কৰি বানাব চাবি বাহা এটা বঢ়িয়া কৰি বনাব দেখাত সুন্দৰ লাগে ভাল লাগে আৰু কিবা এটা দেখি কেনা বিৰাট মানে কষ্ট কৰি বানায় বাহ এটা সেইগিলা আহিব তাৰপিছত তোৰ চালিকাগিলাতো আছেই কেই চাৰিওফালে চাৰগিলা শুওঁতে আৰু বেৰি থাকে ইফালৰ পৰা ইফাল ইফাল সিফাল য'তে ত'তে বাহা দি থাকিব ঘৰত চিলিঙত মুধাত ভাল লগা পক্ষী এটা হ'ল মোৰ চকেইকেইটাকে ভাল লাগে পিৰিত পিৰিতকৰি জাঁপ মাৰি থাকে না চকেইগিলা দেখাতো ভাল লাগে সৰু হয় সৰু চাইজৰ কিন্তু দেখাত ভাল লাগে আৰু কি জাঁপপাই থাকে জাঁপপাই থাকে সৰু পিৰিত পিৰিতকৈ জাঁপপাই থাকে ঘৰত আহি থাকে ঘৰচীয়া যেন হৈ গেইছি এই চকেয়া পক্ষীগিলা বাকী বগলা আছে পানী বগলা একটা আছে আৰু বগলাই এই বগা ৰঙৰ একটা বগলা আছে একটা কালা ৰঙৰ টাইপৰ বগলা আছে পানী পানী এতিয়া পানী বগলা বুলি কওঁ আমি এইগিলাক থাকে এইগিলা এইগিলাক ৰাতিপুৱাই যায় আৰু এই আবেলিহেন ধৰ আহিব ভাটিবেলা টাইমত আহিব আহি কেনে এই বাঁচৰ গাছত থাকব ক'ত বা যায় এইগিলা মাছ তাছ খাবা ক'ৰবাত যায়